নমস্কাৰ মেছ' মই লখিমপুৰৰ পৰা আপোনালোকৰ লগত কথা পাতিছোঁ মই যোৱা বাৰ জুলাই তাৰিখে মেছ' কোম্পানীলৈ এটা অৰ্ডাৰ পঠাইছিলোঁ মই এটা লং ফ্ৰক অৰ্ডাৰ কৰিছিলোঁ আঠৰ পৰা ন বছৰ বয়সৰ এজনী ছোৱালীৰ কাৰণে ফ্ৰকটোৰ ডেলীভাৰিৰ মোক এক্সপেক্টেড টাইম দেখুৱাইছিলে সাতাইছ জুলাই ইতিমধ্যে ফ্ৰকটো বাইছ জুলাই তাৰিখে আহি আমাৰ হাতত পৰিছেহি আমি আশা কৰা ধৰণে এটা লং ফ্ৰক আমি পাবলৈ সক্ষম হৈছোঁ কাপোৰটোও যথেষ্ট ভাল সময়ৰ বহু আগতেই আমাক বস্তুটো আহি আমাৰ ঘ ঘৰত আমাৰ হাতত তুলি দিছে আপোনালোকৰ ডেলীভাৰিৰ এজেঞ্চিৰ ল'ৰাকেইটাও যথেষ্ট ভাল বিহেভ ভাল তেওঁলোকৰ আৰু মেছ'য়ো নিৰ্দিষ্ট সময়ৰ বহু আগতেই দিয়াৰ বাবে আমি আনন্দিতও হৈছোঁ সুখীও হৈছোঁ যিহেতু আমি অৰ্ডাৰ কৰা বস্তুটোৰেই কামত খটুৱাব পাৰিছোঁ নিশ্চয় ছোৱালীজনীও যথেষ্ট আনন্দিত হৈছে এই ক্ষেত্ৰত এটা সুন্দৰ কাপোৰেৰে এটা সুন্দৰ ফ্ৰক সময়ৰ বহু আগতেই উপহাৰ দিয়াৰ বাবে মই মেছ'ক ধন্যবাদ জ্ঞাপন কৰিছোঁ ডেলীভাৰিৰ ল'ৰাকেইটাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই লখিমপুৰৰ যিটো শাখাত পৰা আমাক ডেলীভাৰ কৰিছে সেই শাখাকো ধন্যবাদ কৰিছোঁ নিৰ্দিষ্ট সময় অনুসৰি তেওঁলোকে কামবোৰ কৰিবলৈ সক্ষম হৈছে গতিকে মেছ' কোম্পানি আৰু আগুৱাই যাওক আমি পুনৰ আন মানুহকো মেছ' কোম্পানিৰ হৈ আমি প্ৰেৰণা যোগাব পাৰিম যে মেছ'ৰ পৰা আপোনালোকে কাপোৰ ল'লে আপোনালোকে ঠগ খাব লগা নহয় সুন্দৰ কাপোৰ উপহাৰ দিয়ে গতিকে এই ক্ষেত্ৰত আমি মেছ'ৰ উন্নতি কামনা কৰি পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ